মই ঘৰত চাহ প্ৰথমে গেছটো জ্বলাওঁ তাৰ পিছত চচপেনটো পাতোঁ তাৰ পিছত মানুহৰ জোখাৰে পানী দিওঁ তাৰ পিছত চাহপাত দিওঁ তাৰ পিছত চেনী দিওঁ তাৰ পিছত যদি আদা থাকে আদা অকণমান খুন্দি দিওঁ তেজপাত দিওঁ গাখীৰ দিওঁ আৰু সকলোবোৰ দিয়াৰ পিছত গেছটো জ্বলাই পেলাই মই উঠাই দিওঁ আৰু অলপ পিছত চাহ হৈ যায় আৰু চাহ হৈ যোৱাৰ পিছত কাপত বাকি পেলাই আমি চাহ খাওঁ